হেল্ল' মই এজন কৃষক শস্য বীমা কোম্পানীত আবেদন দাখিল কৰিছিলোঁ মই গম পোৱা মতে কিছুমান মোৰ আবেদনত নথি পত্ৰৰ প্ৰয়োজন আছিলে যিটো মই দাখিল কৰা নাছিলোঁ কাৰণ আপোনালোকে নথি পত্ৰখিনি জনাব পাৰিব নেকি কি কি প্ৰয়োজন আছিল অঁ হয় হয় আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইখিনি বস্তু এতিয়া এই এই বস্তুখিনি কেনে কেনেদৰে ইলেক্ট্ৰনিক মাধ্যমত ম'বাইলৰ জৰিয়তে জমা দিব লাগিব তাৰে

এনেকেই হয় এনেকে স্কেন কৰি আপলোড দিব লাগিব

হ'ব বাৰু আপোনালোকে হয় হ'ব ধন্যবাদ